হেল্ল' আহাৰ হোটেল হয়নে মই অকণমান দেৰি আগত আপোনাৰ হোটেলৰ পৰা চাৰিটা প্লে'ট চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ কিন্তু এতিয়া মই সেই অৰ্ডাৰটো অকণমান সলনি কৰিব বিচাৰিছোঁ আগতে মই চাৰিটা প্লে'ট চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ কিন্তু এতিয়া মই তাক সলনি কৰি অকল তিনিটা প্লে'ট ফ্ৰাইড ৰাইচহে বিচাৰিছোঁ গতিকে আপুনি এতিয়া মোক তাৰ সলনি তিনিটা প্লে'ট ফ্ৰাইড ৰাইচ পঠিয়াই দিলে হ'ব কিন্তু আপুনি চেষ্টা কৰিব যে মোৰ অৰ্ডাৰটো সময়মতে আৰু গৰম পায় মই আপোনাৰ হোটেলৰ নাম বহুত শুনিছোঁ সেই কাৰণেহে মই মোৰ এটি বিশেষ দিনত আপোনাৰ হোটেলৰ পৰা অৰ্ডাৰ কৰিব বিচাৰিছোঁ ত' মই আশা কৰোঁ যে মোৰ অৰ্ডাৰটো সময়মতে আৰু গৰম আহি পায়